হেল্ল' দাদা মই এখন কেব বুক কৰিছিলোঁ আপুনি কেবৰ দাদাজন নিশ্চয় দাদা মোৰ আচলতে মেডিকেল চাৰি আলিত এখন মিটিং আছিলে মিটিংখন আছিলে ডেৰ ঘণ্টাৰ পিছত কিন্তু এতিয়া ডিব্ৰুগড়ত যিহেতু ইমান ট্ৰেফিক জাম হৈছে চৌকিডিঙিটো বহুত ট্ৰেফিক জাম আৰু বজাৰৰ সেই এলেকাটোতো বহুত ট্ৰেফিক জাম হৈছে গতিকে মোৰ মিটিংখন পোৱাটো অতি জৰুৰী পৰাপক্ষত মই মিটিংখন আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ আগত পাবগে লাগিছিল কিন্তু ইমান বেছি ট্ৰেফিক জাম হোৱাৰ কাৰণে আপুনি মোক যেনেতেনে হ'লেও অলপ সোনকালে পোৱাবগে পাৰিব নেকি বাৰু অঁ এই ধৰক যদি আমি চৌকিডিঙিৰ হৈ ছিৰিং চাপৰেদি চৌকিডিঙি হৈ যাওঁ তেনেহ'লে নিশ্চয় কিমান সময় লাগিব বাৰু পঞ্চল্লিছ মিনিট অঁ পঞ্চল্লিছ মিনিটতকে আগত পোৱাকে নহ'ব নিশ্চয় অঁ অঁ তাতকে চৰ্টকাট এটা এইফালেদি আমি নহ'লে বিগ বাজাৰৰ সন্মুখৰ যিটো পাঁচ আলিৰ ৰাস্তা সেইটোৱে দি গ'লে কিমান সময় লাগিব বাৰু আধা ঘণ্টা লাগিব অঁ হয় হয় আধা ঘণ্টাৰ ভিতৰত যদি আমি পাই যাওঁংগে তেনেহ'লেতো মোৰ সুবিধা হ'ব যিহেতু মিটিংখন পোৱাটো জৰুৰী গতিকে আপুনি যেনে তেনে সেই ৰাস্তাটো তাতকেও যদি চৰ্টকাট আছে তেনেহ'লে আপুনি চাওকচোন চৰ্টকাট আছে নেকি দাদা ভাবি নাথাকিলে বাৰু কোনো উপায় নাই তেনেহ'লে আমি পাঁচ আলিৰ সন্মুখৰ ৰাস্তাটো দি গুচি যাওঁ হয় দাদা মই এতিয়া ৰৈ আছোঁ মই কুমাৰণিছিগা এইখিনিত ট্ৰেফিক বহুত হৈ আছে বাৰু তথাপিতো আপুনি চেষ্টা কৰক যাতে যেনে তেনে গৈ মোক সেই সময়খিনিৰ ভিতৰত পোৱাবগে পাৰে আপুনি চেষ্টা কৰক মই এই কুমাৰণিছিগাৰ ওচৰতে ৰৈ আছোঁ আপুনি আহকচোন দাদা দেই মোক যেনেতেনে মিটিংখনত যাতে সময়মতে পোৱাইহি